আমাৰ পৰিয়ালত আমাৰ ঘৰৰ পৰিয়ালৰ বেমাৰ হ'লে জ্বৰ যদি তেনেকুৱা কিবা বেমাৰ হয় তেতিয়া কিছুমান খাদ্য বনাওঁ ল'ৰা ছোৱালীয়ে খাবলৈ নিবিচাৰে ভাত বা অন্য খাদ্য খাদ্য খাবলৈ নিবিচাৰিলে সিহঁতক সিহঁতৰ ৰুচি অনুযায়ী কিবা কিবি খাদ্য বনোৱা হয় জ্বৰ হ'লে যদি ভাত খাবলৈ ইচ্ছা নকৰে তেতিয়া নেমু চেপি বা আৰু টেঙেচি টেঙা এনেকোৱা বিধৰ আঞ্জা বনাই এনেকুৱা শাকৰ আঞ্জা বনাই সিহঁতক ভাত খোৱাওঁ বা মাছ অকণমান মাছ চাছ দি তাতে তেনেকৈ আৰু খোৱাও হয় আৰু কাহ যদি কাহ যদি চৰ্দি কাহ বা তেনেকুৱা হয় কাহ হ'লে তুলসী চেপী তুলসীৰ ৰসেৰে এনেকৈ আদা ৰস এনেকৈ দি মৌৰ লগত খুৱাওঁ যদি কিবা অন্য বেমাৰ হয় তেতিয়া বেমাৰ খাব পৰা খাদ্যবিলাক চাই আনি শাক পাচলিয়ে হওক বা তেনেকুৱাই কিবা ৰুটি এনেকুৱাবিলাক বনাই ৰুটি এইবিলাক বনাই খুৱাওঁ পেটৰ যদি প্ৰবলেম হয় বা হাগনি বা এনেকুৱা হয় যদি নেমু চেপি চৰবত বনাই খুৱাওঁ বা আলু ভাতত দি শুদা ভাত দি চৰবত বনাই এইবিলাক কৰি খুৱাওঁ পেটৰ প্ৰবলেম হ'লে কেঁচা হালধিৰ ৰস ওলাই খুৱাব পাৰি খুৱাওঁ কুহিয়াঁৰৰ ৰস বা এনেকুৱা জামুৰ জামৰ ৰসটো বনাই থৈ এইটো গেছ হ'লেও খুৱাব পাৰি সেইটোও খুৱাওঁ আৰু কিছুমান লঘু আহাৰো লঘু আহাৰ বনাইয়ো পিঠাপনা বনাইয়ো খুৱাওঁ খাব ভাত খাব নুখুজিলে গা দুৰ্বল হ'লে পাৰৰ জোল বা মুৰ্গী সৰু মুৰ্গী লোকেল মুৰ্গী বনাই তেনেকৈ জোল বনাই সেনেকৈ খুৱাব পাৰি বা সৰু মাছ কাৱৈ মাছ আদি শিঙি মাছ এইবিলাক আনি সেইবিলাকৰ জোল বনাই খুৱাব পাৰি আমাৰ থলুৱা খাদ্য বেছি আমাৰ ঘৰুৱা খাদ্য়য়েই আমি যোগাৰ কৰি ল'ৰা ছোৱালীক বনাই খুৱাওঁ কল ফুল কাঁচকল এইবিলাক এইবিলাক খাদ্যও আমি বনাই খুৱাওঁ বেমাৰ হ'লে আইৰন কম হ'লে বা ভিটামিন এই সিহতঁৰ যদি তেজ কম হয় এনেকুৱা খাদ্য কল ফুল বা কল ফুলজাতীয় বা কল কাঁচকল এনেকুৱা খাদ্যবিলাক বনাই খুৱাওঁ বেছি বেছি ঘৰুৱা পাচলি আমাৰ খুওৱা হয় জিকা বা এনেকুৱা বস্তুবিলাক যিটোৰ পৰা মানে বেমাৰীজনৰ অপকাৰ নহয় আৰু সেনেকুৱা খাদ্য খুৱাও আমি আমাৰ ঘৰুৱা ঘৰৰ পৰিয়ালৰ যিকোনো বা গাৰ বিষ হ'লে বা কিবা কিবি এনেকুৱা হ'লে এইটো জালুকৰ জোল জালুক দি আৰু জলকীয়া চলকীয়া অকণমান দি তেনেকেই অকণমান জ্বৰ জাল বনালে গাৰ বিষ বা তেনেকুৱা বেমাৰগিলা অকণমান আৰাম পায় আৰু ৰুটি পৰঠা এনেকেই শুকান ৰুটি বনাই ৰাতি বা সেই চৰ্দি লাগিলে ঘৰৰ চাউলৰ উহুৱা চাউলৰ গুৰা খান্দা গুৰা খুন্দি ভাজি পেলাই গুৰা খুন্দি চাহৰ লগত দিলেওঁ চৰ্দি বা তেনেকুৱা কিবা হেৰি হ'লে জ্বৰ অকণমান হেৰি হ'লে খালেই ভাল হয় আৰু সেনেকেই খুৱাব পাৰি ঘৰৰ ঘৰতে পায় মাছ এই কিবা এই মোৱামাছ বা চকুৰ কিবা প্ৰবলেম হ'লে আমি মোৱামাছ বা হেলেচি শাক এনেকুৱা খাদ্য মই আমি বনাই খুৱাওঁ চকুৰ যদি দৃষ্টিশক্তি যদি অকণমান কমি যায় হেলেচি শাকটো আমি ভাল বুলি ভাবোঁ আৰু পেলুৰ নিবাৰণৰ বাবে প্ৰত্যেক সপ্তাহত এই আমি পৰিয়ালক এদিনকৈ নিম তিতা এনেকৈ খুওৱা হয় বেমাৰ হ'লেও খোৱা যায় বা নহ'লেও নিম তিতাটো আমাৰ মহানিম তিতাটো আমাৰ ঘৰুৱা ঘৰত চলে আৰু জ্বৰ জ্বৰ আদি নহ'বৰ বাবে নিমৰ নিম তিতা যদি ভাজি পা পাতকেইটা ভাজিও তেনেকৈ দিয়া হয় নিমখ অকণমান দি তেলত দি পেলাই ভাজি দিলেও তেনেকই ল'ৰা ছোৱালীয়ে খাই বা তেতিয়া বেমাৰ জ্বৰ চৰ প্ৰায় নোহোৱা হৈ থাকে আৰু ভাল হয় এনেকেই কিবা কিবি কৰি খুৱাও আৰু ঘৰতেই পোৱা খাদ্য খাদ্য সামগ্ৰীবিলাক বিচাৰি আনি